হয় আমাৰ ভাৰতৰ জলবায়ু মৌচুমী জলবায়ু মৌচুমী জলবায়ুটো যিহেতু এটা সেমেকা জলবায়ু ইয়াত ধৰক বেছি বৰষুণো নহয় বেছি ধৰক আপোনাৰ খৰাঙো নহয় মানে মধ্যমীয়া ইয়াত ধৰক গৰমো বেছি নহয় ঠাণ্ডাও বেছি নহয় সেইবাবে ইয়াৰ কিছুমান ক্ষেত্ৰত সুবিধাও হয় আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ অসুবিধাও হয় আৰু অন্য দেশত যিহেতু অন্য দেশবোৰত চাবলৈ গ'লে তাৰ জলবায়ু ধৰক কিছুমান দেশৰ এতিয়া ঠাণ্ডা কিছুমান দেশত এতিয়া বহুত গৰম হয় কিন্তু আমাৰ ভাৰতবৰ্ষত জলবায়ুটো ধৰক সেমেকা কাৰণ ইয়াত বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় সকলো মানুহবোৰে ইয়াত আহি থাকিব পাৰে ইয়াৰ জলবায়ুৰ লগত মিলি যাব পাৰে